হেল্ল' অঁ হেল্ল' কি কৰিছা মই এনেই আছোঁ ইমান দিনৰ পাছত ফোন কৰিছা যে অঁ তাকেইতো আমাৰো একদম একদম পলিউশন আৰু সি কিমান হৈ গৈছে মানে উশাহ চোহাহ লোৱাত একদম অসুবিধা হৈ গৈছে সেইদিনাখন কিহৰ কাৰণে জানো পাই ইমানেই ধোঁৱা হৈ গৈছে জানানে তাৰপিছত আৰু কি হয় সেই আৰু ইমান ধোঁৱা হ'ল ধোঁৱা হোৱাৰ কাৰণে গোটেই মানে খিৰিকী চিৰিকীবিলাক তোমাৰ খুলি থলেও মানে ধোঁৱাটো আহিছে উশাহ চুহাহ ল'ব পৰা নাই আৰু এইবিলাকতো উদ্যোগ সুদ্যোগটো ক'বই নালাগে ধোঁৱা গাড়ী মটৰ ধোঁৱা মানে পৰিৱেশটো মানে দিনেদিনে ইমানেই বিনষ্ট হৈ গৈছে নহয় ক'বই নালাগে কি কৰা ভাল হ'ব বাৰু

অঁ অঁ তাকেই কি কৰা ভাল হ'ব বাৰু

ও সেইটোৱেইটো অঁ এই উদ্যোগৰ এইবিলাক নালাগে ধোঁৱা চোৱাবিলাক কিবা কিবা ব্যৱস্থা মানে চৰকাৰে হওক বা এই উদ্যোগৰ উদ্যোগতি সকলো অকমান ও ও ও সেইটোৱেতো তোমাৰ একদম পলিউচন অঁ মই জানা এইবিলাক আৰু কি চেক কৰা হ'ব নহয় কিবা এটা কৰিমেলি আৰু হেৰি হ'ব মোৰ ফোন এটা আহিছে এতিয়া ৰাখিছোঁ দেই হ'ব দিয়া আৰু